হেল্ল' ৰাজ ৰাজলক্ষী গেজে এজেঞ্চী হয়নে বাৰু হয় ঠিক আছে মোৰ এড্ৰেছটো চেঞ্জ কৰিলোঁ নতুন এড্ৰেছটো আপোনালোকৰ হোৱাটছআপ নম্বৰতে দি দিছোঁ মোক এটা গেছ চিলিণ্ডাৰ লাগে ইমাৰ্জেঞ্চী হয় হয় আজি দিব নোৱাৰিব ন কাইলৈ যদি দহটা এঘাৰটা বজাত দিয়ে তেতিয়া মোৰ অলপ সুবিধা হ'ব ঠিক আছে হয় হয় আইডি নম্বৰটো লিখি লওক সাত আঠ ন এক শূন্য দুই হয় ঠিক আছে বাৰু হ'ব পইচাটো মই একাউণ্টছতে দি দিম বাৰু অঁ ঠিক আছে হ'ব দিয়ক